মই যিহেতু গাঁৱলীয়া অঞ্চলত থাকো আমাৰ অঞ্চলত মানে ঋতুস্ৰাৱ যিটো মাহেকীয়া হয় মহিলাসকলৰ এঘাৰ বছৰ বা বাৰ বছৰ বয়সত যিবোৰ ছোৱালী তোলনি হয় তাৰ পিছৰ পৰাই ঋতুস্ৰাৱ আৰম্ভ হয় তেওঁলোকৰ যি যেতিয়া মানে ঋতুস্ৰাৱ হয় তেতিয়া মানুহবোৰে চুৱা হৈছে টাইপ মানে ব্যৱহাৰ কৰে যেনেকৈ ইটো বস্তু ধৰক কাঁহীখন চুই দিলে বা পাকঘৰত নুসুমাবি সেইতো চুৱা লাগি যাব অশুভ হ'ব তেনেকুৱাকৈ ব্যৱহাৰ কৰে মানে ছোৱালীজনীক এতিয়াও মানে শিক্ষিত হ'লেও মানে সেই পৰম্পৰাগত নিয়মসমূহে মানি আহিছে ঋতুস্ৰাৱক লৈ পেলাই ঋতুস্ৰাৱৰ সময়ত আপোনাৰ ছোৱালীজনী বা মহিলাগৰাকী ধৰক তলত মাটিত শুব লাগে অকলশৰে যিমানে ঠাণ্ডা দিন নহওক কিয় এইটো বডীৰ কাৰণেই হওক বা স্বাস্থ্যৰ কাৰণে মই ভাবোঁ ভাল নহয় কাৰণ গৰম দিনত যেতিয়া মাটিবোৰ জেকি থাকে তেতিয়া বেমাৰ আজাৰ হোৱাৰ বহুতখিনি চাঞ্চ থাকে আৰু এতিয়াও বহুতখিনি শিক্ষা প্ৰদান কৰিছে যদিও সজাগ কৰিছে তুলিছে মানুহ চৰকাৰে কিন্তু তথাপি গাঁৱলীয়া অঞ্চলসমূহত সেই নিয়মসমূহ আগৰে নিয়মসমূহ মানি আহিছে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ভিতৰত যদি ক'বলৈ যাওঁ আগতকৈ বহুতখিনি মানে ডেভলপ হোৱা দেখা যায় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ছোৱালীজনী নিয়মমতে বা মহিলাগৰাকী তিনিদিন সদায় প্ৰতিদিনে ৰাতিপুৱা গা পা ধুই চাফা কৰি থাকিব লাগে কাপোৰবোৰ সদায় সলাই মেলি থাকিব লাগে আৰু আৰামত থাকিব লাগে সেইকেইদিন যি তিনিদিন বা চাৰিদিন হয় সেইসময়খিনি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিব লাগে